অসমীয়া ভাষাটো এইকাৰণেই পৃথক বুলি কওঁ কাৰণ কেলৈ মোৰ নিজৰো মাতৃভাষা অসমীয়া সেইফালৰ পৰাও অসমীয়া ভাষাটো মোৰ প্ৰিয় তাৰ লগতে অসমীয়া ভাষাটো শুনিবলৈও শুৱলা তাৰ গীত মাত সকলোখিনি শুনিবলৈ শুৱলা লগতে শিকিবলৈও বহুত সহজ বাহিৰৰ মানুহে আহিও আমাৰ অসমীয়া ভাষাটো শিকিবলৈ আগ্ৰহ কৰে অসমীয়া ভাষাটো শুনি তেওঁলোকে অসমীয়া ভাষাটোৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে শিকি যেতিয়া দু দুটা এটা অসমীয়া ভাষা নিজৰ নিজে কয় তেতিয়া আমাৰ আমি বহুত ভাল পাওঁ আমি মানে তেতিয়া নিজৰ ভাষাটোক লৈ গৌৰৱ অনুভৱ কৰোঁ যে বাহিৰৰ মানুহে আহিও আমাৰ ভাষটো শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বা তেওঁলোকে শিকি পিনি উচ্চাৰণ কৰিছে আমাৰ যেতিয়া বাহিৰৰ শিল্পী এজনে আহি ষ্টেজত তেওঁলোকৰ হিন্দী ইংলিছ গান গাই পিনি তাৰপাছত যেতিয়া অসমীয়া এটা হ'লেও লাইন অসমীয়া গানৰ লাইন এটা তেওঁলোকে গুণগুণাই দিয়ে গাই দিয়ে তেতিয়া আমি নিজকে নিজৰ ভাষাটো বেলেগৰ বেলেগভাষী মানুহ এজনৰ মুখত শুনি আমি বহুত মানে আপ্লুত হওঁ তেতিয়া আমি বুজাব নোৱাৰা এটা অনুভূতি অনুভৱ কৰোঁ গতিকে সেইটো ফালৰ পৰাই অসমীয়া ভাষাটো মানে বেলেগ আঞ্চলিক ভাষাতকৈ মই বেলেগ বুলি পৃথক বুলি ভাবোঁ কাৰণ অসমীয়া ভাষাটো আমাৰ নিজৰ মাতৃভাষা